ভাৰতৰ ফেশ্বনৰ বিষয়ে মই ভাবোঁ যে আমাৰ ভাৰতত বহুতো জাতি জনজাতি আছে সবৰে নিজৰ নিজৰ ট্ৰেডিশ্যনেল ড্ৰেছ আছে তাৰে ক'বলৈ গ'লে অসমীয়া লোকসকলৰ মুগা মেখেলা সাজ পাৰ মিচিংসকলৰ ৰিবি গাচেং ইয়াৰ উপৰিও আজিকালি নৱপ্ৰজন্মই পশ্চিমীয়া ফেশ্বন কৰিবলৈ ধৰিছে ক'বলৈ গ'লে চুটি চুটি স্কাৰ্ট হাফ পেণ্ট সেইটো আমাৰ ট্ৰেডিশ্যনেল ড্ৰেছত নাছিল কিয়নো পশ্চিমীয়া ড্ৰেছবিলাকৰ গা ওলাই থাকে কিন্তু আমাৰ ট্ৰেডিশ্যনেল ড্ৰেছত তেনেদৰে দেখা পোৱা নাযায় সেয়েহে মই ভাবোঁ পশ্চিমীয়া ফেশ্বন ভাৰতৰ ফেশ্বনত বহুতো ক্ষতি সাধন কৰিছে ঠিক তেনেদৰে ক'বলৈ গ'লে আমাৰ অসমীয়া বোৱাৰীয়ে শাহুৰ শহুৰ বৰজনাৰ আগত উৰণি লৈ ওলাইছিল কিন্তু আজিকালি পশ্চিমীয়া পৰিৱেশৰ প্ৰভাৱ পৰি আজিকালি তেনেকুৱা পৰিৱেশ দেখা পোৱা নাযায় কিয়নো পশ্চিমীয়া ফেশ্বন লোৱাৰ বাবে পাৰ্টী কৰে ঘৰলৈ পলমকৈ আহে শাহু শহুৰ বৰজনাক সন্মান নিদিয়ে আৰু তেনেকৈ ক'বলৈ গ'লে বিশেষকৈ মই চাদৰ মেখেলা শাড়ী আৰু মাজে সময়ে দূৰলৈ ফুৰিবলৈ গ'লে চুৰিদাৰ পিন্ধা পিন্ধি ভাল পাওঁ মেখেলা চাদৰ প্ৰায় নিজে বৈ পিন্ধা হয় আৰু শাড়ী আৰু চুৰিদাৰবোৰ আমাৰ ওচৰতেই তালাপ টাউন আছে তাৰ পৰাই বস্তুবোৰ ক্ৰয় কৰা হয়